অসমীয়া ভাষাটো সংস্কৃতি বা ইংৰাজীৰ দৰে কেনেকৈ প্ৰভাৱান্বিত বুলি ক'বলৈ গ'লে আমি জানোৱেই অসমীয়া ভাষাটো সংস্কৃতৰপৰাই উৎপত্তি হোৱা গতিকে সংস্কৃতৰ প্ৰভাৱটো থাকিবই তদুপৰিও ইংৰাজী ভাষা বা আন বিদেশীৰ কিছুমান ভাষা যেনে আৰবী ফাৰ্চী আদি ভাষাৰো অসমীয়া ভাষাটোত প্ৰভাৱ পৰিছে বৰ্তমান সময়তে অসমীয়া ভাষাটোৰ ক্ষেত্ৰতে ইংৰাজী ভাষাৰ প্ৰভাৱ বহুত বেছি পৰা পৰিলক্ষিত হৈছে